মই এজনী টিভিৰ নিয়মীয়া শ্ৰোতা হয় মই দৈনিক টি ভি চাওঁ আৰু চিৰিয়েলবিলাক চাই সচাঁকৈ বহুত ভাল লাগে অলপতে দিয়া আঠ বজাত চাৰে আঠ বজাত দিয়ে স্নেহ বন্ধন সেই মৃদুল বৰুৱাৰ অভিনয় সচাঁকৈ বহুত ধুনীয়া লাগিছে চাই কিছুমান জানিবলগীয়া কথা আছে চিৰিয়েলখনত এনেও বহুত চিৰিয়েলেই আছে আৰু চিনেমা জগততো তেনেকুৱা মোৰ প্ৰথম জীৱনৰ চিনেমা হৈছে আজলী নবৌ মই তেতিয়া নিচেই সৰু তথাপিতো কিছুমান মনত আছে আৰু ভাল লগা তাৰ পিছত শকুন্তলা আৰু শংকৰ যোচেফ আলি মৃদুলা বৰুৱা বাইদেউ আৰু নিপন গোস্বামী দাই যিটো অভিনয় তপন দাস গোটেই এইবিলাক অভিনয় আৰু সদায় আজিৰ যুগত নহয় তেওঁলোকে তাৰ মানে আগৰ হেৰিত বহুত ধুনীয়া মানে তাৰোপৰি সেন্দুৰ আছে আৰু এনেকৈ কিবা এখন চাই চাওঁয়েই প্ৰত্যেকখন চিনেমাই চাই আছোঁ ৰামধেনু যিটো প্ৰস্তুতি পৰাশৰ আৰু তপন দাসৰ অভিনয় চাই সচাঁকৈ খুব ভাল লাগে তেনেকুৱা স্মৰণীয় দিন আছে আৰু কিছুমান